খাদ্য ৰন্ধা বঢ়া খাদ্য তাৰ বিষয়ে দুআষাৰ কওঁ এতিয়া ধৰি লক প্ৰথমতেই হ'ল খাদ্যবিলাক বিশুদ্ধ হ'ব লাগে যেনে ধৰি লওক শাক পাচলি লাও জিকা ভোল কোমোৰা বেঙেনা আলু পিঁয়াজ আদি কৰি ধৰি লওক বস্তুবিলাক নিজৰ খেতিৰ হ'লে বেছি ভাল কাৰণ আজিকালিৰ বজাৰত যিসকল যিবিলাক ধৰি লওক আমি শাক চব্জি বজাৰৰপৰা কিনি আনো সেই শাক চব্জিবিলাক ধৰি লওক আচল টেষ্টটো পোৱা নাযায় আৰু বনালেও ধৰি লওক আগৰ নিচিনা নহয় আগৰ ধৰি লওক আমি যিবিলাক বাৰীত আমি শাক পাচলি কৰোঁ জলকীয়া বেঙেনা কোমোৰা জিকা লাও ভোল এইবিলাক সমষ্টবিলাক আমি বিনা সাৰত ধৰি লওক গোবৰ সাৰ দি পেলাই আমি খেতিবিলাক কৰোঁ আৰু সেই মতেদি সেই বস্তুবিলাকৰ শক্তিবিলাক বহুত ভাল আছিলে আৰু খাই বে বহুত টেষ্টি আছিলে কিন্তু আজিকালি ধৰি লওক বিভিন্ন ৰাসায়নিক ধৰি লওক সাৰ সাৰ যেতিয়া প্ৰয়োগ কৰিবলৈ ল'লে তেতিয়া এই বস্তুবিলাক ধৰি লওক আমাৰ ভালকৈ বনালেওঁ খাবলৈ ভাল নহয় এতিয়া ঠিক তেনেকৈ ধৰি লওক তাতো ৰন্ধা বঢ়াও কিছুমান ধৰি লওক পদ্ধতি আছে বা বনোৱাৰ কিছুমান নিয়ম আছে সেই মতেদি ধৰি লওক কৰিব পাৰিলেও উপযোগী হয় এতিয়া ধৰি লওক মই এতিয়া সচৰাচৰ এতিয়া মই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ৰন্ধা বঢ়া ক্ষেত্ৰত মই এনেই আমাৰ সমাজৰ এতিয়া ধৰি লওক মই মেধি কাম কৰি আছো বৰ্তমান কিন্তু মই ধৰি লওক সমূহ মই যেনেকৈ বনাই পেলাই ভকত বৈষ্ণৱক খোৱাইছোঁ আৰু বস্তু বস্তুবিলাক বনাওঁতে ধৰি লওক কেনে পৰ্যায়ৰ কিমান পৰিমাণৰ বস্তু বনাব লাগিব আৰু কি কোনবিধ বস্তু কোনবিধৰ লগত কেনেকৈ দিব লাগিব কিমান পৰিমাণৰ ধৰি লওক তাত মা মচলা জলকীয়া হওক নিমখ হওক বা তেনেকৈ ৰং গুৰা হওক কোনটো কোনবিধ বস্তু কেনেকৈ এই দিব লাগে সেই বিষয়ে ধৰি লওক মোৰ কিছু অভিজ্ঞতা আছে কাৰণ যিহেটো মই সমাজৰ কাম কৰোঁ এতিয়া ধৰি লওক শাক চব্জিবিলাক শাক চব্জিবিলাক বনোৱাৰ কিছুমান নিয়ম আছে এতিয়া কিছুমানে এনেকুৱা বিধ ধৰি লওক বস্তু বনাব দালিটো যেনিবা দালিটো ধৰি লওক মানুহে এতিয়া সচৰাচৰ কিছুমানে দেখা পাওঁ পানী দিয়ে দি পেলাই দালিটো দি পেলাই উতলায় দি উতলাই তাৰপিছত ধৰি লওক পিছত নিমখ বা ৰং গুড়া তেনেকৈয়ে দিব দি পেলাই কাঢ়ি পেলাই আকৌ চাম্ভাৰ কৰিব সেইটো টেষ্টটো বেলেগ আৰু ধৰি লওক টেষ্টটো উপযোগী কৰিবলৈ হ'লে ধৰি লওক বস্তুটো আমি গৰম পানীটো এক্সট্ৰাকৈ বনাই ল'লোঁ দালিটোৰ কাৰণে বনাই লৈ পেলাই ধৰি লওক দালিটো আমি ধৰি লওক কেঁচা জলকীয়া আৰু তেজপাত বা পাচ ফুৰন পিঁয়াজ এইবিলাক আমি তেলটো দিওঁ হিচাপ মতে ধৰি লওক তেলটো দি পেলাই আমি ফ্ৰাই ফ্ৰাই কৰিলোঁ বস্তুবিলাক ভাজি ললোঁ মা মচলাকে আদি কৰি লৈ পেলাই তাৰপিছত যেতিয়া আমি দালিটো দি পেলাই দালিটোত ধৰি লওক আমি কিছু সময় আমি ভাজিলোঁ ভজাৰ পিছত নিৰ্দিষ্ট এটা সময় আছে ত' চাব লাগিব লক্ষ্য কৰিব লাগে যে বস্তুটোৰ কেনেকুৱা কালাৰ হৈছে সেইমতে অনুমান কৰি পেলাই তাত আমি তেতিয়া গৰম পানী দিব লাগিব গৰম পানী দি বস্তুটো কিমান সময় উতলাব লাগিব উতলোৱাৰো নিৰ্দিষ্ট কিছুমান সময় আছে ধৰি লওক সময় আছে ধৰি লওক পাক পইণ্টো ল'ব লাগিব এইটো জুইত বনাওক বা গেছত বনাওক যিহতেই নবনাওক কিন্তু বস্তুটো খোৱাৰ উপযোগী হোৱালৈ কিছু সময় কিছু সময় বস্তুটো ভালকৈ সিদ্ধ হ'ব লাগিব বস্তুটো সিজাওতে সিজাওতে ধৰি লওক এনেকুৱা এটা ফুট আহি যাব সেইটো ধৰি লওক খোৱাৰ উপযোগী হয় সেই ফুটতো অহাৰ লগে লগে বস্তুটো নমাব লাগিব নমালে সেই বস্তুটো খায় ধৰি লওক ভকত বৈষ্ণৱসকলে ভাল পায় আৰু ঠিক উপযোগী হয় আৰু খাই তেনেকৈয়ে ধৰি লওক আমি খুৱাইছোঁ বনাই পেলাই আৰু ভকতসকলে যথেষ্ট ভাল পাইছে আজিলৈকে কোনেও বেয়া বুলি কোৱা নাই তেনেকৈ ধৰি লওক চব্জিটো চব্জিটো বনাবলৈ যাওঁতেও ধৰি লওক এতিয়া আজিকালি যিহেটো চব্জিবিলাক দূষিত হ'ল বজাৰৰ শাক চব্জি হ'ল চব সাৰ দিয়া হ'ল গতিকেটো এইটো আমি খোৱাৰ উপযোগী কৰিবলৈ হ'লে এইটো সিদ্ধ কৰাৰ কিছুমান পদ্ধতি আছে আৰু মা মচলা বা মা মচলাৰো কিছুমান ধৰি লওক কথা আছে সেইমতে জোখমতে হ'ব লাগিব চব্জিটো বহাওঁতে কেনেধৰণে বহাব লাগিব ধৰি লওক আমি কেৰাহী পাতি তাত তেল দি পেলাই তেলত ধৰি লওক কেনেধৰণৰ বস্তু আমি দিব লাগিব ধৰি লওক প্ৰথমতে ধৰি লওক আমি পিঁয়াজ দিলোঁ পিঁয়াজৰ পিছত ধৰি লওক পাচফুৰন দিলোঁ বা কেঁচা জলকীয়া দিলোঁ দি পেলাই লৈ চব্জিটো ধৰি লওক লাও হওক ৰঙালাও হওক আলু হওক বা তাতে কেইটামান দালি বা অন্য তেনেকৈয়ে জিকা চিকা তেনেকৈ এই দি পেলাই আমি চব্জিটো লৰালোঁ লৰাই বগৰাই লৰাই বগৰাই লৰাই বগৰাই যেতিয়া অৰ্ধ সিজা তেতিয়া দেখিছো যে তাত কিছু পানীৰ প্ৰয়োজন হৈছে তাত গৰম পানী থাকিলে গৰম পানীটো আমি ধালি দিলোঁ দি ধুনীয়াকৈ লৰাই বগৰাই লৰাই বগৰাই কিন্তু বস্তুটো লৰাই বগৰাই সঘনে থাকিব লাগিব কাৰণ কিয়নো যদি বস্তুটো লৰাই বগৰাই নাথাকো পানীটো শুকাই যায় তেতিয়াহ'লে তাৰমানে বস্তুটো তলিত ধৰিব গতিকে তাৰ ভকতে খাই বেয়া পাব সেয়েহে বস্তুটো ভকতৰ উপযোগীকৈ হ'বলৈ হ'লে ধুনীয়াকৈ লৰাই বগৰাই লৈ তাৰ পিছত তাৰ পৰিমাণে ধৰি লওক আদা দিব লাগিব নহৰু দিব লাগিব বা জিৰা চিৰা তেনেকুৱা ধৰণৰ বস্তু দিব লাগিব তাতো ধৰি লওক কিছুমানে ধৰি লওক কেতিয়াবা বনাবলগীয়া হয় ধৰি লওক মা মচলা দি বনাবলগীয়া হয় মা মচলাৰ কথাটো সুকীয়া কেতিয়াবা টেঙা দি বনাবলগীয়া হয় টেঙা দি বনাবলগীয়া হ'লে বা বিলাহী হওক বা অন্য ধৰি লওক নেমু হওক তেনেকৈয়ে টেঙা দি বনাব লাগে সেইটো বস্তুটো হেৰিটো পদ্ধতিটোও বেলেগ হৈ পৰে গতিকতে তেনেকৈয়ে পেলাই ধৰি লওক টেঙাটো খাবলগীয়া হ'লে কেনেকৈ বনাব লাগিব মচলা খাবলগীয়া হ'লে কেনেকৈ বনাব লাগিব সেইটো ধৰি লওক মেধিসকলে জানে বা আমি তেনেকৈ জানো আৰু তেনেকৈ আমি তেনেকৈ বনায়ে আছো আৰু ধৰি লওক তেনেকৈয়ে বহুত ভকতে খাই আছে আৰু বৰ্তমান আজিলৈকে কোনেও বেয়া বুলি কোৱা নাই আৰু সকলোৰেপৰা আমি ধৰি লওক সেইফালৰপৰা আমি ধৰি লওক যিখিনি আশীৰ্বাদ পাইছোঁ খুব সুন্দৰ আশীৰ্বাদ পাইছোঁ আৰু ঠিক তেনেকৈ ধৰি লওক অন্য জাতীয় ধৰি লওক চব্জি যেনে ধৰি লওক এতিয়া শুকান চব্জিটো শুকান চব্জিটো ধৰি লওক এতিয়া আমি ধৰি লওক সৰু সৰু আলুগুটি ৰাংপুৰীয়া আলুগুটি সেই ৰাংপুৰীয়া আলুগুটিটোৰ লগত লেচেৰা মাহ দিলোঁ লেচেৰা মাহটো কিমান ইন্সি আমি দীঘল কৰিব লাগিব আলুটো আলুটো প্ৰতিটো আলু আমি কেনে কিমান জোখত আমি ৰাখিব লাগিব তেনেকৈ আমি কুটি ললোঁ লৈ পেলাই ধৰি লওক ধৰি লওক তেলৰ পৰিমাণটো অলপ বেছি লাগে সেই মতেদি তেল দিলোঁ দি পেলাই ধৰি লওক আৰু অন্য মচলা নিদিলেও হয় আলুটো ধৰি লওক কম কম পৰিমাণে ধৰি লওক তেনেকৈয়ে শুকানকৈ ভাজিবলগীয়া হয় ভজা হয় আৰু সেই মতেদি ধৰি লওক ভকতৰ খোৱাৰ উপযোগী হয় তেনেকৈ ধৰি লওক বিভিন্ন ধৰণৰ শাক চব্জিবিলাক দ্ৰব্যবিলাক আমি বিভিন্ন ধৰণে আমি বনাব পাৰোঁ